অঁ হেল্ল' এইটো পৰিবহন এজেঞ্চীত লাগিছে নাই বাৰু অঁ ছাৰ আপোনালোকক আপোনালোকৰ এই যিটো এইটো পৰিবহনত যিবোৰ বাছ চলাচল কৰে অঁ যোৰহাটৰ পৰা গুৱাহাটীলৈ যিখন বাছ যায় আপোনাৰ ৰাতিপুৱা চাৰে চাৰি বজাত বাছখন যায় বাছখনৰ নামটো আপোনাৰ ব্ৰহ্মপুত্ৰ বুলি আছে অঁ সেই বাছখনে মানে মোক কালি ৰাতিপুৱা চাৰে চাৰিটা বজাত মোৰ বাছ আছিলে যোৰহাটৰ পৰা গুৱাহাটীলৈ অঁ সেই বাছখন মানে অঁ অসুবিধা বহুত আছে গাড়ীখনৰ অসুবিধা মানে কি আপোনালোকৰ বাছখন সময়ত এই আপোনাৰ যোৰহাটৰ পৰা যোৰহাট আই এছ বি টি ৰ পৰা ওলোৱা নাছিলে মই আপোনাৰ চাৰে চাৰি বজাত চাৰিটা বজাত গৈ পাইছোঁগৈ চাৰে চাৰিটা বজাত যোৱা বাছখন ইয়াৰ পৰা চাৰে পাঁচটা বজাত গৈছে গৈছে তাৰপৰা চাৰে চাৰিটা বজাত গৈছে গুৱাহাটী পাব লগা আছিলে ছয়টা বজাৰ আগত গুৱাহাটী পাবলগীয়া আছিলে বাছখন চাৰে চাৰিটা বজাত ওলোৱাহেঁতেন আমি চাৰিটা পাঁচটা বজাত গুৱাহাটী পালোঁগৈ হয় কিন্তু আপোনালোকৰ বাছখনৰ কিছুমান অসুবিধাৰ বাবে মানে মই আপোনাৰ টইমমতে মোৰ গন্তব্যস্থান পাবগৈ নোৱাৰিলোঁ আৰু ৰাস্তাটো বহুত বেছি কষ্ট পাবলগীয়া হৈছে গাড়ীখনত বাৰে বাৰে চকা ফুটিছে এবাৰ নহয় দুবাৰ নহয় তিনি চাৰিবাৰকৈ চকা বেয়া হৈছে গাড়ীখনৰ হৰ্ণ ভালকৈ নাবাজে ব্ৰে'ক ভালকৈ নালাগে বুলি কৈছে দাদাজনে ড্ৰাইভাৰজনে মই তেওঁক সুধিছোঁ যে গাড়ীখন কিয় ইমান লাহে লাহে চলাইছে তেওঁ কৈছে গাড়ীখনৰ ব্ৰে'কৰ প্ৰব্লেম আছে হৰ্ণটো ভালকৈ নাই বজা ৰাস্তাত তিনি চাৰিবাৰকৈ চকা ফুটিছে ত' সেইবাবে মানে বহুত বেছি অসুবিধাত পৰিবলগীয়া হৈছে অঁ মানে আমিতো কিবা কাম থাকে বা কিবা কামত আন জেগালৈ যাওঁ আৰু অফিচৰ কামতো যাওঁ এনেকুৱা হ'লে মানে কি হয় আমাৰো অসুবিধা হয় মই এবছৰৰ পৰা মই ৰখি ৰখি ৰখি থকা মানে কাম এটা কালি আপোনালোকৰ মানে এজেঞ্চীৰ গাড়ীখনত যোৱা বাবে মোৰ লে'ট হৈ মই চহী এটা মাৰিবগৈ নোৱাৰিলোঁ যিটো কাৰণে মানে মই এতিয়া আকৌ দুই তিনিবছৰ ৰখি দিব লাগিব ত' এনেকুৱাও মানে কিছুমান অসুবিধাৰ কাৰণে মানুহ বিপদত পৰিবলগীয়া হৈছে মোৰ কমপ্লেইনটো হৈছিলে যে আপোনালোকে এনেকৈ কিছুমান আপোনালোকৰ এজেঞ্চী যিসকল গাড়ী গাড়ী থাকে সেই গাড়ীবোৰ সময়মতে মানে আপোনালোকে মেৰামতি কৰিব যিবোৰ গাড়ীবোৰ চোৱা চিতা কৰিব য'ত ব্ৰে'ক ভালকৈ নাথাকে ছিট ফটা থাকে গ্লাছখন ভালকৈ মাৰ নাখায় সেইবোৰ আপোনালোকে চোৱা চিতা কৰিব কাৰণ আমিও আপোনালোকৰ গাড়ীত ফ্ৰীকৈ নুঠোঁ বা ফ্ৰীত কোনোবা জেগালৈ নাযাওঁ আপোনালোকৰতো পইচা দিয়ে উঠোঁ ত' সেইটো কাৰণে চাব আৰু অলপ মানে এনেকৈ হ'লে বহুত মানুহ অসুবিধাত পৰিবলগীয়া হয় ন

হয় মই যোৰহাটৰ পৰা কৈছোঁ অঁ অঁ ঠিক আছে দিয়ক আপোনালোকে এইবোৰ অসুবিধাসমূহ পাৰিলে ঠিক কৰিব নহ'লে বহুত বেছি অসুবিধা হয় মানে অঁ ঠিক আছে দিয়ক দাদা থেংক ইউ দেই